হেল্ল' অঁ হয় অঁ হয় বনাও বেডিং আৰু চুপাৰ অঁ অঁ হয় পাব যিকোনা বস্তু পাবই কি কি লাগিছিলে এতিয়া অঁ অঁ অঁ

গদ্ৰেজটো পোন্ধৰ হাজাৰ অঁ কাইলৈ সোনকালে আহিলে নেপাব মানে অলপ দহটা বজাত আহিলে হৈ যাব তেতিয়া দোকান খুলি অঁ হয় অঁ অঁ অঁ আগতে নহ'ব দহটা বজাৰ পিছত আহিলে হ'ব অঁ অঁ ঠিক আছে আহিব আহিব নিশ্চয় আহিব অঁ অঁ ঠিক আছে চব পাব যিকোনো বস্তু পাবহে ঠিক আছে বাৰু অঁ অঁ ঠিক আছে বাৰু